আৰু তাৰ পৰা ওলোৱা জাবৰ জোঠৰ আদিৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ হৈছে তাৰোপৰি খেতি পথাৰত প্ৰয়োগ হোৱা অত্যাধিক সাৰ আৰু প্ৰদূষণৰ ফলত মানুহৰ বেমাৰ আগৰ তুলনাত বহু বেছি বাঢ়িব ধৰিছে গতিকে চৰকাৰে এইক্ষেত্ৰত বিভিন্ন ধৰণৰ আচনি মূলক বিভিন্ন সাচ্য লগত জড়িত বিভিন্ন শিক্ষামূলক সজাগত আৰু সজাগতামূলক কাৰ্য্যসূচিৰ বাবে বিভিন্ন আচনি প্ৰস্তুত কৰিছে কিন্তু মই ভাবোঁ যিমানবোৰ আচনি এতিয়ালৈকে লোৱা হৈছে সেইবোৰ পৰা আমি সম্পূৰ্ণভাৱে উপকৃত হোৱা নাই কিয়নো আমাৰ কাষৰ অঞ্চলটোত প্ৰায় প্ৰায় বছৰটোত চাৰি পাঁচ বাৰ মান চৰকাৰে তেনেধৰণৰ শিক্ষামূলক আৰু সজাগতামূলক কাৰ্য্যসূচি অনু স্থিত কৰে কিন্তু আমাৰ গাঁৱত তেনেধৰণৰ অনুস্থান কেৱল বছৰটোত এবাৰ বা দুবাৰহে দেখিবলৈ পোৱা যায় চৰকাৰে গতিকে চৰকাৰে তেনেহ'লে আচনি ক্ষেত্ৰত আমাৰ গাঁৱলৈ আমাৰ অঞ্চললৈ আহি প্ৰতিঘৰ মানুহৰ চাৰ্ভে কৰে কুনজন মানুহৰ কি বেমাৰ হৈছে প্ৰতিজনৰ লিপিবদ্ধ কৰি লৈ যায় আৰু তেওঁলোকক কি খাব লাগে ততেওঁলোকৰ পানী কেনেকুৱা পৰিক্ষা কৰে আৰু কি কি খাদ্য খায় তাৰ ওপৰত এটা টোকা প্ৰস্তুত কৰি লৈ যায় আৰু তেওঁলোকে কেনেধৰণৰ কেনেধৰণৰ ব্যায়াম কৰিব লাগে কি শিক্ষামূলক আৰু সজাগতামূলক কাম কৰিব লাগে তাৰ ওপৰত আমাক অৱগত কৰে তাৰোপৰি বিভিন্ন ধৰণৰ স্বাস্থ্যৰ লগত জড়িত অনুস্থান পাতি যেনে যোগাসনৰ অভ্যাস কি কি যোগাসন কৰিলে স্বাস্থ্য ভালে থাকে প্ৰানায়মআদি কৰোৱা হয় স্বাস্থ্যৰ ওপৰত বহুত নলেজ থকা মানুহক মাতি তেওঁক স্বাস্থ্যৰ ওপৰত ভাষণ দিবলৈ দিয়া হয় আৰু তেওঁলোকে বিভিন্ন ধৰণৰ স্বাস্থ্যৰ ওপৰত মতামত আগবঢ়ায়